ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আজিকালি অসম ভ্ৰমণ কৰিবলৈ বহুতো পৰ্যটক আহে তেখেতসকল আহি প্ৰথম গুৱাহাটীত বিভিন্ন জেগা চায় কামাখ্যা মন্দিৰ প্ৰথম দৰ্শন কৰে তাৰপাছত তাত থাকিবৰ কাৰণে ডাঙৰ ডাঙৰ হোটেল লজ ফাইভ ষ্টাৰ হোটেল এইবিলাক আছে তাতে তেওঁলোকে থাকে চিৰিয়াখানা চায় আৰু তাত বহুতো দৌল দেৱালয় আছে সেইখিনি চায়

চাই তেওঁলোক কাজিৰঙালৈ আহে কাজিৰঙাতো তেওঁলোক থাক থাকিবৰ কাৰণে খাবৰ কাৰণে সুবিধা আছে তাত তেওঁলোকে থাকে খাই মেলে আৰু তাত এটা খৰ্গ থকা গঁড় তেওঁ তেওঁলোকে চায় বাঘ সিংহ হাতী হৰিণা এইবিলাক তেওঁলোকে চায় জীপ চাফাৰী কৰে

কাজিৰঙাৰ কাষতে থকা মানুহবিলাকৰ ঘৰত তেওঁলোকে থ থকাৰ সুবিধাও আছে তাতো থাকিব পাৰে তাৰ পৰা তেওঁলোকে কাজিৰঙাৰ পৰা মাজুলীলৈ আহে মাজুলীত বিশেষকৈ সত্ৰসমূহ তেওঁলোকে দৰ্শন কৰে দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ গড়মূৰ সত্ৰ আউনীআটি সত্ৰ চামগুৰি সত্ৰ এইবিলাক তেওঁলোকে দৰ্শন কৰে আৰু সত্ৰসমূহৰ মাজতো থকাৰ ব্যৱস্থা আছে তেওঁলোক থাকে

আৰু সত্ৰৰ ওচৰে পাজৰেও কিছু কিছুমান সৰু ডাঙৰ হোটেল লজ এইবিলাক থাকে এইবিলাকত তেওঁলোক থাকিব পাৰে জনজাতীয় অঞ্চলসমূহ আজিকালি কিছুমান লজ বনাইছে এইবিলাকতো তেওঁলোক থাকিব পাৰে তাৰ পৰা তেওঁলোক শিৱসাগৰলৈ যায় শিৱসাগৰত আহোম ৰজাৰ দিনৰ বিভিন্ন স্মৃতিবিলাক আছে সেইখিনি তেওঁলোকে চায় তাৰ পৰা উজনি অসমৰ তিনচুকীয়ালৈ যায় কিছুমান মানুহে তেজপুৰৰ পৰা তেজপুৰলৈ যায় তেজপুৰত বহুতো প্ৰাচীন কীৰ্তিচিহ্ন আছে এইবিলাক চাই মেলি উভতি যায়